মই অনুভৱ কৰোঁ যে দৰিদ্ৰতাই ভাল স্বাস্থ্যৰ লাভ কৰাত অসুবিধাৰ বাধাৰ সৃষ্টি কৰে আমাৰ ইয়াততো ধৰি লওক যেনিবা সকলোবিলাক দুখীয়া মানুহেই আছে গাঁৱৰ অঞ্চলত দুখীয়া মানুহেই বাস কৰে বেছিভাগ দিন হাজিৰা কৰা মানুহ সিহঁতিনো আকৌ ক'ত ইমান উন্নত ধৰণৰ চিকিৎসাৰ কাৰণে বাহিৰলৈ যাবলৈও পইচা পাতি দৰকাৰ হয় গাড়ী মটৰ দিগদাৰ হয় সেইটো কথাৰ কাৰণে চৰকাৰেও যেনিবা এখন এম্বুলেন্সৰ গাঁৱৰ মানুহখিনিৰ কাৰণে এখন এম্বুলেন্সৰ সুবিধা কৰি দিব লাগে আয়ুস্মান আজিকালি আয়ুস্মান কাৰ্ড ওলাইছে তাতো কিছুমান সুবিধা লাভ কৰিছে তথাপিও যেনিবা সিহঁতক চৰকাৰে এনেই ফ্ৰী ট্ৰিটমেণ্টো কৰিব লাগে কিছুমান চৰকাৰী হস্পিটেলৰ ফালৰ পৰা দৰৱ জাতি ধৰি লওক বেজী ছেলাইন সেইবিলাক কিছুমান ফ্ৰীকে দিবও লাগে সিহঁতৰ কাৰণে দিগদাৰ হয় থকাখিনিৰ কাৰণে দিগদাৰ নহয় দূৰণিত যাব কাৰণেতো আৰু তেওঁলোকৰ কাৰণে অসুবিধা হয় কিয়নো আমাৰ ইয়াত যাতায়াতৰো অসুবিধা ডক্তৰো অসুবিধা পইচাৰো অসুবিধা হয় যিখিনি নাইকিয়া মানুহ থকাখিনিৰ কাৰণে বাৰু একো নাই নাইকীয়াখিনি মানুহে অকণমান অসুবিধা হয় সেইটো কাৰণে চৰকাৰে সুবিধাটো দিব লাগে